হেল্ল' কোনে কৈছে অ কওক অ মজা হ'ল দেই ভি কাট দিছিলে যে চুলিখিনি বহুত ধুনীয়া হৈছে ভাবিছোঁ আৰু এজনী লগৰ ছোৱালী আছে তাইকো মানে ক'ম বুলি ভাবিছোঁ তাইও কাটিম কাটিম কৈ আছিলে চুলিখিনি বহুত মিহি হৈ গ'ল ভাল হৈছে আপোনালোক চেলুনতে গৈ থাকিব লাগিব দেই ভালেই চাগৈ আপোনাৰ কাম লৈ আহিম বুলিয়ে ভাবিছোঁ আপুনি বহুত আগতেই দোকানটো খুলিলেনি অ অ ভালেই মই কৰিম বুলি ভাবিছোঁ অকল হেৰি আজি কাটিছোঁহে ধৰক আৰু লাহেকৈ অকণমান চুলিৰ ওপৰতো কিবা কিবি কৰিব লাগিব কৰে নহয় আপুনি সেইবিলাকো অ সেইবোৰো কৰিব লাগিব

অ আৰু ঠিক আছে নহ'লে দিয়ক বাইদেউ মইও এফালে যাব লাগে অ অ ঠিক আছে